হেল্ল' হয় মই নিকুৱে কলোঁ আপুনি ৰবীন শৰ্মা হয় নে বাৰু হয় হয় ভাল ভাল এই আপোনাৰ নম্বৰটো হেৰাই গৈছিলে গম পাইছেনে হয় হয় হয় তাকে মই এই আজি ঘৰলৈ আহিছোঁ অলপ ওলাই গৈছিলোঁ মই তাকে আজি ৰাতি আপুনি ব্যস্ত হৈ আছে নেকি বাৰু হয় মানে এই আমাৰ লখিমপুৰতে কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন কৰিছে বোলে তাকে মই ঘৰলৈ আহোঁতে মোৰ ল'ৰাটোৱে ক'লে বোলে বিহু চাবলৈ যাওঁ হয় হয় হয় হয় এই অনুষ্ঠানটো কিমান বজাৰ পৰা আছে বাৰু

হয় হয় হয় কোন গায়ক আহিব বা অঁ তেতিয়াতো বহুতেই ভিৰ হ'ব হয় তাকে ভাবিছোঁ গাড়ীখন লৈ যাওঁ বুলি তেতিয়া আপুনি মোৰ লগতে আহিব পাৰিব হয় হয় কিমান হয় কিমান মান বজাত ওলাম বাৰু হয় হয় সেইটোও হয় মই আৰু মোৰ ল'ৰাটো যাম

ঠিক খোৱা বোৱাটো এতিয়া বাহিৰতে কৰিব লাগিব হয় অঁ এই আজি টাইড হোটেলখন খোলা থাকিব নে বাৰু হয় হয় তাকে টাইড হয় হয় সেই টাইড হোটেলৰ লৈকে যাব লাগিব হয় মই তেতিয়া ছয় মান বজাতে ওলাই দিওঁ নে কি ঘৰৰ পৰা হয় ঠিক আছে ঠিক আছে আপুনি একদম সাজু হৈ থাকিব মই আপোনাক ঘৰৰ পৰা ড্ৰপ কৰি ল'ম হয় এখন গামোচা এখন মোৰ আছে বাৰু সেইখন লৈ মেলি যাম দিয়ক হয় হয় হয় ঠিক কথা কৈছেহে বাৰু ঠিক আছে লগ পাম দিয়ক হয়